অসমীয়া সমাজত বহুখিনি নিয়ম আছে তাৰ ভিতৰতে আছে এটি যদি শিশু জন্ম হয় যি শিশুটি জন্ম হোৱাত এমাহত শুদ্ধিকৰণ কৰা হয় শুদ্ধি পতা হয় তাৰ পাছতে কৰা হয় অন্নপ্ৰাসন ভাত মুখত দিয়া বুলি কয় এনেকুৱা ধৰণে কিছুমন নিয়ম কৰা হয় শিশু এটি জন্ম হোৱাৰ পিছত সেই শিশুটি জন্ম হোৱা ঘৰখনক বা প্ৰসূতীগৰাকীক শিশুটিৰ মাতৃক আন আন যিকোনো সকাম নিকাম বা মন্দিৰত যাবলৈ দিয়া নহয় যেতিয়ালৈকে শুদ্ধিকৰণ কৰা নহয় বা শুদি কৰা নহয় হিন্দু ৰীতি নীতিমতে এইখিনি কৰা হয় আৰু শিশুটি যেতিয়া ক্ৰমান্বয়ে ডাঙৰ হৈ আহিব বা খাব পৰা হ'ব তেতিয়া অকণমান অন্ন দিয়া হয় তেতিয়া ভাত দিয়া হয় মুখত তাক অন্নপ্ৰাসন নিয়ম বুলি কোৱা হয় সামাজিক নিয়ম এইবিলাক তাৰ পিছতে আপোনাৰ যেতিয়া এজনী ছোৱালী এজনী কিশোৰী যেতিয়া পুষ্পিতা হয় তাৰ পিছতে যিটো নিয়ম আমাৰ মেনষ্ট্ৰুৱেশ্যন বা মাহেকীয়া বুলি কোৱা হয় তাক তেতিয়া সেই ছোৱালীজনীৰ ঘৰতো বহুতখিনি নিয়ম মানি থাকিবলগীয়া হয় আমাৰ অসমীয়া সমাজৰ ৰীতি নীতি মতে বা পৰম্পৰা চলি আহিছে আগৰ পৰাই সেই সেইমৰ্মে কৰে কিছু লোকে কৰে এতিয়াও মানি আছে সেই ছোৱালীগৰাকীয়ে খোৱা বাচন বৰ্তনবিলাক তিনিদিনলৈকে বেলেগকৈ ৰাখে বা শু বেলেগকৈ থাকিবলৈ দিয়া হয় অকণমান বা অকণমান নিয়ম মানি ৰাখিবলগীয়া হয় এনেকৈ ধৰণে কৰা হয় বা মন্দিৰলৈ যাবলৈ দিয়া নহয় কোনোধৰণৰ মানে ধৰ্মীয় কামত তেওঁক যাবলৈ দিয়া নহয় এনেকুৱা ধৰণৰ কৰা হয় আৰু যেতিয়া এজন ব্যক্তিৰ মৃত্যু হয় এজন লোকৰ মৃত্যু হয় তেওঁ তেতিয়া সেই মি মৃতকৰ পৰিয়ালক কোন তিনিদিনত তিলনী পাতে দহদিনত দহা পাতে আৰু এঘাৰ দিনত দহা আৰু কাম তাৰপিছত দহাৰ পাছতে হ'ব কাজ আৰু ভোজ কাজ কৰ্ম কৰা হয় কিছুলোকে কৰে সোতৰ দিনত কিছুলোকে কৰে একৈছ দিনত আৰু এনেকৈ কৰি এমাহতো কৰা হয় তাৰপিছতে যেতিয়া এইখিনি হৈ যায় তাৰপিছতে তেতিয়াহে ঘৰখন শুদ্ধ হোৱা শুদ্ধ হোৱা বুলি ধৰা হয় মৃত ব্যক্তিগৰাকী ঢুকুৱাৰ দিনাৰ পৰা যেতিয়ালৈকে এঘাৰ দিন দহদিন সম্পূৰ্ণ নহয় তেতিয়ালৈকে মৃতকৰ পৰিয়ালে কোনোধৰণৰ মছলাযুক্ত খাদ্য বা তেল তেনকুৱা ধৰণে নাখায় তেওঁলোকে খাব ফল মূল কেঁচা ফল মূল বা লঘু আহাৰ তেনেকৈ ধৰণে খোৱা হয় আৰু এসাঁজ এদিনত এ এসাঁজ ভাতহে তেওঁলোকে খায় বইল ভাত বুলি কোৱা হয় তেল মছলাবিহীন এসাঁজ ভাত দালি দি আলু দি এনেকৈ খোৱা হয় কিছু কিছু পাচলি খায় কিছু নাখায় তেনেকুৱাকৈ খোৱা হয় নিয়ম নীতিৰ মাজেৰে থাকে যেতিয়া মি মৃত ব্যক্তিজনৰ সকাম শেষ হয় তাৰ পিছতহে এখন ঘৰ শুদ্ধ হয় বুলি ধৰা হয় আৰু যেতিয়ালৈকে ব্যক্তিগৰাকী ঢুকুৱা দহদিন নহয় তেতিয়ালৈকে তেওঁলোকৰ ঘৰত আন বেলেগ বি ব্যক্তি গৈয়ো কাম বনে সহায় কৰি দিয়ে বা এনেকুৱাখিনি কৰা হয় কিন্তু খোৱা বোৱা বিশেষ নকৰে আৰু তেওঁ যি মৃতকৰ পৰিয়ালো কোনোধৰণৰ মন্দিৰত বা সেনেকৈ নামঘৰত নোসোমায় বা যাবলৈ দিয়া নহয় এইখিনি হৈছে আমাৰ অসমীয়া সমাজৰ নিয়ম পৰম্পৰা চলি আহিছে বৰ্তমানেও চলি আছে আগৰ লোকসকলেও মানি আছিলে বৰ্তমান সমাজেও মানি আছে এইখিনি হৈছে সামাজিক নিয়ম আমাৰ কিছু নিষেধাজ্ঞা আছে এতিয়াও আছে বা সাংস্কৃতিক দিশত সাংস্কৃতিক দিশত অসম যথেষ্ট আগবঢ়া ইয়াতে বিহু পতা হয় তিনিটা বিহু আছে বহাগ বিহু কাতি বিহু মাঘ বিহু এনেকৈ কৰি তেতিয়া এনেকৈ যথেষ্ট খোৱা বোৱাত এটা বিহু বুলি ধৰা হয় মাঘ বিহুটো য'ত ভোগালী বিহু বুলি ধৰা হয় ৰঙালী বিহু ৰঙালী বিহুটোত নাচি বাগি ফূৰ্তি কৰে এনেকৈ ধৰণে কৰা হয় এইবিলাক হৈছে সাংস্কৃতিক সাংস্কৃতিক যথেষ্ট আগবঢ়া মানে অসমত আমাৰ যথেষ্ট আগবঢ়া আৰু সাংস্কৃতিক দিশত আগবঢ়া সেই হিচাপে বিহু আছে বিহুত নাচে এনেকৈ চলে তাৰপিছতে কাতি বিহু কাতি বিহুত কঙালী বিহু হিচাপে ধূপ ধূপ চাকি জ্ৱলায় তুলসী তলত চাকি জ্ৱলাই এনেকৈ ধৰণে কৰা হয় যথেষ্ট আগবঢ়া আমাৰ অসমখনত এনেকৈ কৰা হয়